অঁ মই এতিয়া ব্যৱসায় পাতি কৰি আছোঁ এই মোৰ ঘৰৰ আগতে এখনি দোকান খুলি মই এই উপাৰ্জন কৰিছোঁ ব্যৱসায় পাতি এইবিলাকে কৰি আছোঁ মই দোকানত সদায় থাকিবলগীয়া হয় এখন ঘুমটি দোকান খুলি মই এই তামোল পাণ এইবিলাক বিস্কুট এইবিলাক সৰু সৰু বস্তু দি আৰু মই এইবোৰ ব্যৱসায় কৰি আছোঁ মোৰ এইখিনি কাম কৰোঁতে ওচৰ চুবুৰীয়া ঘৰৰ এই চোতালৰ আগত দিয়া সহায় সমুলি পাইছোঁ সিহঁতেও মোক সহযোগ কৰে মই এইবিলাক সহযোগ কাম কৰি আছোঁ ৰাতিপুৱাৰপৰা গধূলিলৈকে মই এইবিলাক কাম কৰি এই ঘুমটিখনত মই কৰি সদায় কটাইবলগীয়া হৈছে মই এক পইচা দুই পইচাৰ পৰা কৰি থকা মোৰ এইখিনি কাম মই কৰি আছোঁ সদায় মই এই তামোল পাণ এইবিলাক এই আৰু শাক পাচলি ঘুমটি দোকান আৰু কিছুমান বস্তু বিক্ৰী কৰি আৰু সদায় এই পুৱা গধূলি গধূলিলৈকে মোৰ ব্যস্ত হৈ থাকিবলগীয়া হয় এইবিলাকেই আৰু মোৰ ব্যৱসায় পাতি এইখিনি কাম কৰি মই ভাল লাগিছে আৰু মই কৰি থাকোঁ এইখিনিয়ে মোৰ ঘৰৰ সকলো কৰি কেনে ঘৰৰ পৰিয়ালটো চলাবলগীয়া হৈছে মই এইখিনি কাম কৰিবলৈ সদায় ব্যস্ত কৰি আছোঁ মই ব্যৱসায় পাতি কৰি এইবিলাক ভাল পাইছোঁ কৰি আছোঁ দোকানে দোকানত সদায় এই ব্যৱসায় পাতিটো ভাল পাইছে আৰু মোৰ দোকান বিক্ৰীও হৈছে এইখিনি কাম মই কৰি আছোঁ কৰিবলৈ ভাল লাগিছে মোৰ ঘৰৰ এই ল'ৰা ছোৱালীবিলাকেও সহযোগ কৰি থাকে সময়ত ময়ো থাকোঁ ল'ৰা ছোৱালীবিলাকো থাকে সেইখিনি কৰি কৰি কিনে জীৱনটো আৰু কটাবলগীয়া হৈছে সেইখিনি যিখিনি আৰু মই ব্যৱহাৰ কৰি কেনে যিকেইটা পইচা পাওঁ সেইকেইটা পইচা মই গোটেই ঘৰত এই জীৱিকা উপাৰ্জন চলাবলগীয়া যিখিনি কাম আমাৰ আছে কৰিবলগীয়া আছে সেইখিনি কাম কৰি আছোঁ মই সদায় মই দোকানত ব্যস্ত হৈয়ে থাকিবলগীয়া হয় সেইখিনি কাম কৰিবই লাগে আমাৰ আৰু বাকী মোৰ নাই এই দোকানখনৰ পৰা ঘুমটিখনৰ পৰাই মই চলিছোঁ ব্যৱসায় পাতি কৰি আছোঁ আৰু এই ল'ৰা ছোৱালীবিলাকে সহায় কৰিব সিহঁতেও দোকানত থাকিবলগীয়া হয় ময়ো থাকোঁ আৰু ৰাতিপুৱাৰপৰা গধূলিলৈকে দোকানখন চলে এইখিনি সকলোৱে যে তামোল পাণৰ নহয় আন এইবোৰ শাক পাচলি এইবিলাক বেচোঁ এইবিলাক কৰোঁ সেইবিলাক কৰিবলৈ আৰু ব্যস্ত হৈ আছোঁ কৰিও ভাল লাগিছে কৰি ভৱিষ্যতৰ পৰা কৰি আহিছোঁ বৰ্তমান কৰি আছোঁ আৰু কৰি থাকিম বুলি আৰু দোকানখন দোকানখনকে লৈ ব্যস্ত হৈ থাকোঁ এইখিনি কাম মোৰ উন্নতি পথলৈ গৈছে আৰু যাবলৈ কৰোঁ কৰিও আছোঁ আৰু বৰ্তমান হৈছেও উন্নতি আৰু কৰিম বুলি ভাবি আছোঁ কৰিও আছোঁ উন্নতি পথলৈ দোকানখনৰপৰাই ঘৰটো চলাইছোঁ আৰু চলি আছোঁ আৰু ল'ৰা ছোৱালীবিলাকেও পঢ়ি পঢ়া শুনা কৰিছে এক পইচা দুই পইচা ময়ো সহায় সমলি কৰিব পাৰিছোঁ সিহঁতেও সহাযোগ কৰি থাকে আৰু সিহঁতৰপৰাও মই অকণমান সহায় পাইছোঁ ল'ৰা ছোৱালীবিলাকৰ পৰাও ময়ো চলি থাকোঁ ঘৰখনৰ জীৱিকা উপাৰ্জন আন ওচৰ চুবুৰীয়াৰ সহায় পাওঁ সিহঁতেও আহে সহায় কৰি দিয়ে সেইবিলাকো কৰি আছে সিহঁতো ল'ৰা ছোৱালী ওচৰ চুবুৰীয়ায়ো ভাল পাইছে সিহঁতেও দোকানখন ঘপকৈ লাগ বোলাটো সিহঁতেও সহায় কৰি নিয়ে সিহঁতেও সহায় কৰে আৰু ময়ো সহায় কৰোঁ সেইবিলাক কাম কৰি কৰি আৰু এই জীৱনটো উন্নতি পথলৈ গৈছে আৰু ভালো পাইছোঁ কৰিম বুলি ভাবি আছোঁ আৰু দোকানখনৰ পৰাই সদায় উন্নতিলৈ গৈছে আৰু সহযোগ কৰি কৰা মানুহো আছে কৰিও দিছে আৰু সহায় পাইছোঁ আৰু কৰিম বুলি ভাবি আছোঁ সেইখিনি কাম কৰিবলগীয়া আমাৰ সদায় কৰ্তব্য এইখিনিতে আৰু কৰি থকা সদায় কৰ্তব্য কাম কৰি আছোঁ কৰি থাকিম আৰু কৰিবলগীয়া হৈছে এইখিনি কৰি কৰি ভাল আমি ভাল পাইছোঁ এতিয়া আৰু এইখিনিকে কৰি আৰু গোটেই জীৱনটো শেষ কৰিম বুলি ভাবি আছোঁ ব্যৱসায় পাতি আন নাই আৰু এইখিনি দোকানখনেই মোৰ ব্যৱসায় পাতি এইখিনিত মই ব্যস্ত হৈ সদায় থাকিবলগীয়া হয় ব্যস্ত কৰিব লাগিবই কষ্ট কৰিলেহে তাৰ ফলাফলটো ওলায় আৰু ফলাফলটো পালেহে উন্নতি পথলৈ যাব পাৰিম সেইখিনিকে ভাবি আছোঁ আৰু দোকানখনৰ কাৰণে আৰু কৰিবলগীয়া কাম যিখিনি বাহিৰত কৰিবলগীয়া কাম সেইখিনি কৰোঁ আৰু আকৌ দোকানখনলৈ আহোঁ দোকানখনত থাকোঁ দোকানখনত বিক্ৰী বকা হ'লে পিনে আকৌ সহায় কৰে ওচৰ চুবুৰীয়ায়ো কৰে ওচৰে চবুৰীয়ায়ো ভাল পাইছে আৰু ঘৰৰ ল'ৰা ছোৱালীবিলাকেও সহায় কৰে সিহঁতেও সময় পালে ল'ৰা ছোৱালীবিলাকে স্কুল যাব সময়ত যায় আহি কিনে দোকানখনত থাকে আৰু দোকানখন সহায় চবেই কৰিবলগীয়া হৈছে দোকানখনৰ পৰাই উন্নতি পথলৈ যাম বুলি ভাবি আছোঁ আৰু গৈ আছোঁ আৰু কৰিমো এইখিনি কাম কৰি কৰি কেনে মোৰ জীৱনত এইখিনি সামৰ্থ্য আৰু এইখিনি কাম কৰিবলৈও সদায় সমৰ্থ হৈ থাকিবলগীয়া হৈছে এইখিনি কাম কৰি কেনে মই সদায় জীৱনটো এই উন্নতি পথলৈ গৈছে আৰু যাম আৰু কৰিবলগীয়া কামখিনি কৰি কিনে মই ভাল লাগিছে কৰিম বুলি ভাবি আৰু মই ইমানতে কৰি কেনে কৰিছোঁ